বৰ্তমান দৈনন্দিন জীৱনত পশুপালনৰ দ্বাৰা বহুতো মানুহ আৰ্থিকভাৱে উন্নত হৈছে তেওঁলোকৰ বহুতো অসুবিধা আছে যদিও তেনেধৰণৰ পশুপালনৰ বহুতো সুবিধাও আছে বৰ্তমান যুগত পশুসমূহৰ বিভিন্ন বেমাৰসমূহৰ চিকিৎসা চিকিৎসালয়ৰ সুবিধা হৈছে যাৰ ফলত পশুসমূহৰ বিভিন্ন ধৰণৰ ৰোগ বা বিভিন্ন ধৰণৰ বেমাৰ হ'লেও তেনেধৰণৰ বেমাৰৰ ভেকচিন বা বিভিন্ন ধৰণৰ ড্ৰপ সৃষ্টি কৰা হৈছে বনোৱা হৈছে যাৰ ফলত কোনো ধৰণৰ লোকচান নহয় সাধাৰণতে ব্যৱসায়িক ৰূপে ব্যৱসায়িকভাৱে যিটো পশুপালন কৰা হয় ফাৰ্ম খুলি গৰু ছাগলী ম'হ পোহা হয় তেনেবোৰৰ ক্ষেত্ৰত লোকচানৰ কোনো ধৰণৰ লোকচানৰ মুখামুখি মুখামুখি হ'বলগীয়াৰ পৰা অব্যাহত ৰখা হৈছে বৰ্তমান দিনত এই ৰোগসমূহৰ বিভিন্ন ধৰণৰ জীৱ জন্তুসমূহৰ যিবোৰ বেমাৰ সাধাৰণতে প্ৰত্যেকটো ঋতুতে বিভিন্ন ধৰণৰ জীৱ জন্তুসমূহৰ বেমাৰ আহে সেই বেমাৰবোৰৰ ভেকচিন নিৰ্মাণ কৰা হৈছে আৰু তেনেধৰণে ভেকচিন প্ৰদান কৰাও হৈছে আমি যদি ব্যৱসায়িকভাৱে তেনেধৰণৰ জীৱ জন্তুসমূহ পালন কৰোঁ তেনেধৰণৰ চিকিৎসকৰ পৰা সন্মতি লৈ বিভিন্নসমূহ ধৰণৰ বেমাৰবোৰ আমি যদি দেখাওঁ বা জীৱ জন্তুসমূহৰ সময়মতে ভেকচিন প্ৰদান কৰোঁ আমি তেনেধৰণৰ লোকচানৰ পৰা অব্যাহত থাকিব পাৰিম বা আমি লোকচান আমাৰ কোনো ধৰণৰ লোকচান নহয় ব্যৱসায়িকভাৱে কৰা পশুপালনত আমি উন্নতিহে লাভ কৰিব পাৰিম বৰ্তমান দিনত বৰ্তমান যুগত যেনেধৰণে পশুপালন কৰা হয় আমি সাধাৰণতে গাঁৱলীয়া সমাজত কম পৰিমাণে পশুপালন কৰা হয় বাবে বিভিন্ন ধৰণৰ গাঁৱলীয়া মানুহবোৰ উন্নত হোৱা দেখা নাযায় কিন্তু আমি যদি এটা ব্যৱসায়িক ৰূপে জীৱ জন্তু প্ৰতিপালন কৰোঁ ফাৰ্ম খুলি ভালদৰে চিকিৎসা চিকিৎসকৰ সন্মতি লৈ বিভিন্ন ধৰণৰ বেমাৰসমূহৰ ভেকচিন প্ৰদান কৰি জীৱ জন্তুসমূহৰ যদি প্ৰতিপালন কৰোঁ তেনেস্থলত আমাৰ গাঁৱলীয়া সমাজৰ মানুহবোৰো পশুপালন কৰি বহুতো উন্নত হ'ব পাৰিব পাৰ পাৰিব বুলি আমি ভাবোঁ ইয়াতে আমি এনেধৰণেই দুঃসাহস লৈ বা সাহসিত হ'ব লাগিব যে বিভিন্ন ধৰণৰ বেমাৰ হ'লেও আমাৰ কোনো লোকচান নহয় বা আমি বেমাৰৰ প্ৰতিষেধক হিচাপে ভেকচিনসমূহ বা দৰৱসমূহ সময়ে প্ৰতি প্ৰদান কৰি থাকিলে জীৱ জন্তুসমূহ ভালদৰে আমি প্ৰতিপালন কৰিব পাৰিম তেওঁলোকক খোৱা বোৱাৰ সুচল সুবিধা কৰি দিলে আমি সময়মতে ভাল এটা উপাৰ্জন কৰিব পাৰিম